কাৰ্য শেহতীয়াকৈ অৰ্ডাৰ কৰা এন টি টি এচসমূহ কেনচেল কৰক দৃশ্যপট আপুনি শেহতীয়াকৈ অনলাইনযোগে অথবা খাদ্য ডেলিভাৰীৰ বাবে অৰ্ডাৰ কৰিছিল কিন্তু কিবা কাৰণত আপুনি সেইটো কেনচেল কৰিবলগীয়া হ'ল আপুনি উপযুক্ত ৱেবছাইট বা এপত গৈ অৰ্ডাৰৰ ইতিহাসলৈ যায় আৰু অৰ্ডাৰটো কেনচেল কৰে